মাছ ধৰাৰ বিষয়ে বুলি কওঁতে আমি ধৰক আমি যিবিলাক গাঁৱৰ মানুহে যিখিনি কথা জানো সেইখিনি কথা হয়তু টাউনৰ মানুহে নাজানিবও পাৰে তাৰ পিছত আমি টাউনৰ মানুহে হয়তু সাধাৰণতে জানে কি আমি খাল বা বিলত আমি জাল মাৰি মাছ ধৰোঁ কিন্তু কথাটো হ'ল আমিতো গাঁৱত বিভিন্ন ধৰণে মাছ ধৰোঁ যেনেকৈ আমাৰ ইয়াতে প্ৰায় নদী থকা যিবিলাক এলেকাত নদী আছে তাত আমি সাধাৰণতে দেৱা দিয়া বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত দেৱা দিয়া বুলি কয় আমি দেৱা দি মাছ ধৰোঁ মানে কি হয় দেৱাখন দিলে তাতে যেতিয়া পানী বাঢ়িব পানী বাঢ়িলে তাৰমানে মাছবোৰ জঁপিয়াই জঁপিয়ালে মানে সেই দেৱাত পৰে দেৱাত পৰাৰ পিছত মাছবোৰ ওলাই যাব নোৱাৰে তাৰপিছত সেনেকৈ মাছমৰীয়াসকলে মাছ ধৰিব পাৰে তাৰে পিছত যেতিয়া আকৌ পথাৰত পানী হয় পথাৰত পানী হ'লে আমাৰ যিবিলাক গাঁৱৰ ল'ৰা আছে ল' ৰা তাৰপিছত ডাঙৰ মানুহবিলাকেই হওক মানে গাঁৱত এনেকৈ দা বা কটাৰী লৈ বা এনেকৈ মানে জোংজাতীয় বস্তু লৈ কি কৰে এইটো মাছ পথাৰত যিবিলাক মাছ ওলায় সেইবিলাক মানে কাটে সেইটো আমি সাধাৰণতে জোৰা চোৱা বুলি কওঁ এই জোৰা চাই মানে সেনেকৈ জোৰা চাইয়ো মাছ ধৰিব পাৰি কিন্তু সেইবিলাক সেইবিলাক বস্তু টাউনৰ মানুহক বা এনেকুৱা অলপ মানে যিবিলাক গাঁৱৰ লগত বেছিকৈ সম্পৰ্ক নাই সেইবিলাক মানুহে সাধাৰণতে সেইবিলাক কথা নাজানে তাৰপিছত আমি আমি ধৰক এই মানে যিবিলাক নৈ নলা আছে আমাৰ ইয়াতে যিবিলাক আমাৰ ঘৰৰ পিছতে হওক বা এনেকুৱা পথাৰতে হওক আলিৰ আলি কাটি আমি চেপা পাতোঁ চেপা এটা অসমীয়া সঁজুলি হয় যাৰ জৰিয়তে আমি মাছ ধৰিব পাৰোঁ সেই চেপা সাধাৰণতে সঁজুলি এইটো এইটো যাৰ জৰিয়তে আমি মাছ ধৰিব পাৰোঁ সেইটো মানে কি হয় এফালে আমি সোপা দিওঁ যিবিলাক আমাৰ মানে ইয়াতে যিবিলাক ধান খেৰ উৎপন্ন হয় ধানৰ ধানটো মৰণা মৰাৰ পিছত মানে কি হয় খেৰ উৎপন্ন হয় ধানৰ পৰা মৰণা মৰাৰ পিছত খেৰ উৎপন্ন হয় সেই খেৰেৰে আমি চেপাটোৰ মানে এটা ছাইদ সোপা দি লওঁ সোপা দিয়া মানে কি কৰা হয় সেইটো মানে ব্লক কৰি দিয়া বুলি কয় সোপা দিয়াটোক আমি সেনেকে ব্লক কৰি দি উঠি এটা ছাইদেৰে মানে মাছটো সোমায় কিন্তু সোমোৱাৰ পিছত সেইটো ছাইদেৰে মাছটো ওলাব নোৱাৰে সেইটো আমি চেপা বুলি কওঁ সেইটো সাধাৰণতে আলি আলিৰ মূৰত বা এনেকৈ এনেকৈ হেৰি আছে আমাৰ ঘৰৰ পিছত নলা আছে তাতে আমি সেই বস্তুটো চেপাটো পাতোঁ তাৰ পিছত আমি যেতিয়া পানী বাঢ়ে ধৰক এক আঠুলৈ পানী হ'ল হোৱাৰ পিছত আমি ইয়াতে আমাৰ জাল আছে জাল বুলি কওঁতে সেই আমি যে মাছ মৰা জাল সেইটোৰ বাহিৰেও ইয়াতে বেলেগ বেলেগ জাল আছে যেনেকৈ আমি আমাৰ গাঁৱলীয়া ভাষাত কাৱৈ লাঙী জাল তাৰ পিছত সেইটো কি বুলি কয় সেইটো পুঠি লেঙী জাল মানে তাতে সাধাৰণতে সেইবিলাক এটা ছাইজ থাকে য'ত মানে পুঠি মাছ লাগে বা কাৱৈ লাঙীটোত কৱৈ লাগে সেনেকুৱা ধৰণৰ বস্তু মানে সেনেকে জাল পাতোঁ তাৰ জৰিয়তে আমি মাছ ধৰিব পাৰো কিন্তু সেইবিলাক বস্তু মানে কি যিবিলাক মানে অলপ টাউন এৰিয়াৰ মানুহ মানে গাঁৱৰ লগত ধৰি লওক এনেকৈ বেছি জড়িত নাই সেইবিলাকৰ মানে এই তেওঁলোকে এইবিলাক বস্তু মাছ ধৰাৰ এইবিলাক বস্তু চিষ্টেমবিলাক নাজানিব পাৰে তাৰপিছত আমি মানে কি কয় এইটো পল বুলি কয় এটা পল মানে এনেকৈ পলটো মাৰি দিয়াৰ পিছত তাতে হাতখন ভৰাই মাছ পাই মাছ কিবা সোমাইছে নেকি আমি চাব পাৰোঁ সেইটোক আমি পল বুলি কওঁ সেইটোক আমি পুখুৰিত যেতিয়া পানী কমে তাতেও মাৰিব পাৰোঁ বা পথাৰতো মাৰিব পাৰোঁ সেইটোক আমি পল বুলি কম তাৰে পিছত তাৰে পিছত আৰু আমি ক'ব পাৰো যিবিলাক বস্তু নাজানে সেইটো আমি ক'ব গ'লে আমি হাতেৰে হেপিয়াইয়ো মাছ ধৰোঁ যেতিয়া মানে খালত মানে যেতিয়া এইটো খৰালি কালত ঠাণ্ডাৰ দিনত যেতিয়া পানীটো কমি যায় তেতিয়া মানে আমি এই বোকা হয় নহয় পানীটো অলপ কমি গ'লে বোকা হয় তাত আমি হেপিয়াই মাছ ধৰিব পাৰোঁ সেইবিলাক বস্তু হয়তু টাউনৰ মানুহে নাজানিবও পাৰে গাঁৱৰ গাঁৱলীয়া জীৱন বা গাঁৱত থকা মানুহখিনিয়ে যিবিলাক মানে মাছ ধৰাৰ হেৰি সেইটো হয়তু টাউনীয়া মানুহে সেইবিলাক নাজানিব পাৰে